অঁ ওচৰতে চিনেমাখন চাই ভালেই লাগিলে ভাল ভাল চিনেমা বনাইছে তুমি নোযোৱা নেকি চাবলৈ চালাগৈ চিনেমাখন ভালেই লাগিলে টিকেটটো তেনেকৈ ইমানো হেৰি নাই বাৰু টিকেট চাই কিনে চিনেমাখন ধুনীয়া পইচা ৱচুল আৰু ধুনীয়া তোৰ টিকেট তোৰ কিমানৰপৰা ষ্টাৰ্টিং আছে এশ নে ডেৰশৰপৰা আছে বাাৰু ডেৰশৰপৰা আছে নে হানড্ৰেড এশ এশত আছে ডেৰশ টকীয়া আছে তোৰ দুশটকীয়া আঢৈশ টকীয়া আঢ়ৈশ টকীয়াই হায়েষ্ট আৰু আমাৰ মৰাণৰটোত মই দুশ টকীয়া একেবাৰে চাইছিলোঁ বাৰু তাৰপিছত তাত কি কি খালা হয় হলৰ ভিতৰত ভালেই লাগে ভালেই লাগে তাকে কফিৰপৰা ঠাণ্ডাৰপৰা পঞ্চাছ টকীয়াৰপৰা

কেইটকীয়া পঞ্চাছটকীয়ানে মছলা পপকৰ্ণ নে কি পপকৰ্ণ নৰ্মেল চিটকেইটাত শুই মজা লাগে আৰু

এই ঠাণ্ডাত খালি এ চি চলাই দিলে দিগদাৰ হৈ যায় আৰু এ চিয়ে থাকে দেখোন তাত জেকেট লৈ যাব লাগিব হাতত এই চাফচিকুন এনেকৈ ভালেই বাৰু সম্পূৰ্ণ চাফচিকুন সংকুল দি বেষ্ট এতিয়া আৰু তাত চোৱাৰ মজাই বেলেগ মোবাইলত চোৱা চিনেমা হলত চোৱা বহুত দুটাই লেট্ৰিন বাথৰুমবোৰো ভাল অঁ অঁ অঁ ঠিক আছে